অসমীয়া ভাষাৰ মোৰ আটাইতকৈ প্ৰিয় কিতাপখন হৈছে অসীমত যাৰ হেৰাল সীমা এই কিতাপখন কাঞ্চন বৰুৱাদেৱে লিখিছিলে আৰু এই কিতাপখনৰ প্ৰথম সংস্কৰণ হৈছিলে পোন্ধৰ জুলাই ঊনৈছশ পঞ্চলিছ চনত এই কিতাপখনত তিনিশ বাৰ পৃষ্ঠা আছে এই কিতাপখনৰ কাহিনী হৈছে এটা সপোনক আধাৰ কৰি অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কাহিনী গতি কৰিছে উপন্যাসখনৰ আৰম্ভণিতে কাহিনীকাৰৰ নিজকে এটা সৰু সপোন আধৰুৱা সপোনটোৱে পূৰ্ণতা পোৱাৰ আগতেই তাত কাহিনীকাৰৰ বাস্তৱ জীৱনৰ চাৰি বন্ধুৱে দখল দিয়ে বন্ধুবৰ্গৰ এজন প্ৰফেচাৰ এজন কবি এজন ডাক্টৰ আৰু আনজন কাহানীকাৰৰ দৰেই কেৰাণী উদ্দেশ্য পাঁচ বন্ধুৱে লগ হৈ এক অভিনৱ অৱসৰ বিনোদন উপভোগ কৰিবলৈ ওলাইছিলে এই উপন্যাসখনৰ চৰিত্ৰসমূহ হৈছে লক্ষ্মী নাৰায়ণ অশোক চন্দন পাবৰ্তী উমা গৌৰী চম্পা ৰম ৰমা ৰাধা ৰূপহী আদি কৰি বহু মানুহ আছিলে সেই আদিম মানুহখিনিৰ আটাইতকৈ বয়সস্থজনেই তেওঁলোকৰ এজন নাৱৰীয়াৰ সৈতে দুই চাৰিটা কথা বিনিময় কৰাত সক্ষম হ'ল তেওঁলোকে পাই মানুহজনক সুখী হ'ল আৰু সেইদৰে কাহিনী আগবাঢ়িলে যদি মানুহে এই উপন্যাসখন পঢ়া নাই তেন্তে সিহঁতে নিশ্চয় পঢ়িবলগীয়া উপন্যাস হয় আৰু এই উপন্যাসখনৰ এনে মেইন কেৰেক্টাৰ আছিলে গৌৰী বোলা ছোৱালীজনী